হয় আমাৰ অসম ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৱে বিশেষ ভূমিকা পালন কৰে বুলি মই নাভাবোঁ যিহেতু অসমৰ বাবে অসমীয়া ভাষা ষ্টেট হ ইষ্টেট লেংগুৱেজ মানে অসম অসম ৰাজ্যৰ বাবে অসমীয়া ভাষাটো যদি আমি অসমৰ পৰা ওলাই দিওঁ তেতিয়াহ'লে এই ভাষাটোৱে আমাক মানে ধৰি লওক ধৰি লওক আমি চলন ফুৰণ কৰিব নোৱাৰোঁ আজি বিভিন্ন কথা পাতিবলৈ হ'লে তেওঁলোকৰ লগত যদি আমি কথা পাতিবলগীয়া হয় হিন্দী লেংগুৱেজ চেঞ্জ চুজ কৰিব লাগিব নহয় ইংলিছ লেংগুৱেজ চুজ কৰিব লাগিব গতিকে অসমীয়া ভাষাটোৱে বৰ এটা আমাক চলন ফুৰণত আমাক মানে সহায় দিব নিবিচাৰে নোৱাৰে গতিকে আমি অসমীয়া ভাষাটোৰ প্ৰতি অসমীয়াই আমাৰ আমি ট্ৰানস্লেট কৰি ল'ব লাগিব তেতিয়াহে আমাৰ সেইটো হ'ব গতিকে অসমীয়া ভাষাটোৱে বিশেষ দূৰ ভূমিকা পৰে কৰে বুলি মই নাভাবোঁ যিবিলাক আমি ধৰক কথাবিলাক যিবিলাক আয়ত্ব কৰিব পাৰোঁ ধৰি লওক এয়া মেথছৰ নলেজবিলাক ল'ৰা ছোৱালীয়ে যিবিলাক লয় কিছুমান অসমীয়াত বুজিবলৈ যিমান জটিল হয় ইংলিছত সহজ হয় আৰু ছায়েঞ্চৰ বিষয়েও ক'বলৈ গ'লে ছায়ঞ্চততো প্ৰত্যেকটো বস্তুৰ নামত নামেই ইংলিছত আছে গতিকে সেই ইংলিছ প্ৰডিউচ নকৰিলে ধৰি লওক ল'ৰা ছোৱালী অকণমান বাধা বাধাৰ সৃষ্টি হয় তেওঁলোকে ইংলিছ জনাটো বাঞ্চনীয় হৈ পৰে গতিকে ইংলিছটো ইংলিছটো লাগেই মেথছৰো কিছুমান ধৰি লওক ইংলিছত আমি সহজ এটা সহজতে বুজি পায় আৰু সহজতে কৰিব পাৰে এই অসমীয়াত কিন্তু সেইখিনি কথা সৰু অৱস্থাত এইটো আপোনাৰ প্ৰাইমেৰী ধৰি লওক ক্লাছ ক্লাছ টেন টুৱেলভলৈকে ধৰি লওক এই এইখিনি বুজি পাব পাৰে কিন্তু তাৰপিছত যিখিনি উচ্চ শিক্ষাৰ বাবে উচ্চ শিক্ষাৰ বাবেতো ধৰি লওক ইংলিছটোৱেই ইংলিছটো অপৰিহাৰ্য হৈ পৰে ইংলিছ নাজানিলে তেওঁ তেওঁৰ মাধ্যমটোও সামৰি দিবলগীয়া হৈ যায় মানে তেওঁ যিটো শিক্ষা জীৱনটো সামৰি থয় ইংলিছ যদি তেওঁ বৰ এটা ঠিক নহয় বা তেওঁলোক পাৰ্গত নহয় তেতিয়াহ'লে ল'ৰাটো সামৰি দিবলগীয়া হয় বা তেওঁৰ জীৱনটো মানে শিক্ষা জীৱনটো শেষ হৈ যায় গতিকে ইংলিছ মই মই ভাবোঁ যে অসমীয়া ভাষাটোৱে আমাক চলন ফুৰণটোতো বাধাগ্ৰস্ত বাধা প্ৰদান কৰে আৰু উচ্চশিক্ষাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰিব গতে বাধা হয় গতিকে মই ভাবোঁ বিশেষ ভূমিকা অসমীয়া ভাষাটোৱে বিশেষ ভূমিকা পালন নকৰে পালন নকৰে আৰু লগত ইংলিছ লেংগুৱেজটোও মানুহ লাগে আৰু আমাৰ অসমৰ শিক্ষা ব্যৱস্থাত ইংলিছটো আছে ইংলিছটো আছে কাৰণে আজি আমাৰ অসম পিছ পৰি থকা নাই ইং অসমীয়া লেংগুৱেজ ওৱান লেংগুৱেজ টু বুলি আমাৰ বিদ্যালয়বিলাকত আছে গতিকে লেংগুৱেজ ওৱান আছামীজ হয় লেংগুৱেজ টু ইংলিছ এতিয়া লেংগুৱেজ টুটো ইংলিছটো পৰাৰ কাৰণে সমানে দুটা ভাষাৰ জ্ঞান দিয়া জ্ঞান পোৱাৰ কাৰণে তেওঁলোকে পিছলৈ পিছৰ পৰ্যায়ত মানে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকৰ তেওঁলোকে সুবিধা হয় আৰু তেওঁলোকে তেনেকৈ শিক্ষা গ্ৰহণ কৰি আজি অসমটো মই বিশেষ পিছপৰা বুলি নকওঁ শিক্ষা ব্যৱস্থাত ইংলিছ লেংগুৱেজ ছেকেণ্ড লেংগুৱেজ ইংলিছটো থকাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি গৈছে আৰু তেওঁলোকে বিভিন্ন ঠাইত আজি আৰু আমাৰ অসমৰ ল'ৰা লণ্ডনত গৈ মানে ইংলেণ্ডত গৈ বসবাস কৰি আছে তেওঁলোকে তাৰেই তাত কিবা কাৰ্যনিৰ্বাহ কৰি আছে চাকৰি কৰি আছে কামৰ সূত্ৰত কা কাম কৰি আছে গতিকে এই ভাষাটো তেওঁলোকে ইয়াতে শিকি যোৱাৰ কাৰণে তেওঁলোকে কৰিব পাৰিছে এইখিনিয়ে কথা অসমীয়া ভাষাটো বিশেষ নাজানিলে অকণমান দিগদাৰী হয় গতিকে মই এইখিনিকে ক'ব বিচাৰোঁ থেংক ইউ